আমাৰ ঘৰত আচলতে আমি আমি যি আমি আমাৰ এই গাঁৱত বা আমাৰ এই চহৰত চহৰ নহয় আচলতে আমাৰ এখন গাঁও আমাৰ গাঁৱত মোৰ প্ৰিয় বস্তু আমাৰ সত্ৰগিলা আছে আমাৰ ওচৰত বহুতকেইটা নদী চদী আছে নদ নদী প্ৰাকৃতিক দৃ্শ্য়বিলাক ভাল পাওঁ আৰু আমি আগতে বামুণীয়া আছিলোঁ সেইকাৰণে আগতে আমি বামুণীয়া ধৰ্মটোৰ লগত জড়িত হৈ আছিলোঁ সত্ৰৰ লগত সিমান এটা আমাৰ যোগাযোগ নাছিল তাৰপিছত আমি আমাৰ গাঁৱৰ মানুহখিনি প্ৰায়খিনি মানুহ ভকতীয়া হ'ল ভকতীয়া হ'লে আমাৰ অনুষ্ঠান চনুষ্ঠান কৰিলে আমাৰ অলপ সমস্য়া হয় সমস্য়া হোৱাৰ কাৰণে আমিও মানে ভকতীয়া ধৰ্মটো ল'ব কাৰণে বাধ্য় হ'লোঁ ভকত নহ'লে আমি যদি কিবা এটা অনুষ্ঠান পাতো ঘৰত কিবা এখন কাজ পাতো তেতিয়া আমি আমাৰ কি হয় ভকতীয়াৰ কাৰণে একদিন বেলেগকে কৰিব লাগে আৰু একদিন বামুণীয়াৰৰ কাৰণে আমাৰ নীতি নিয়মখিনি একদিন বেলেগকে কৰিব লাগে সেনে এটা সমস্য়াৰ মাজত সোমাব লগা হোৱাৰ কাৰণে আমি শংকৰী ধৰ্মটো গ্ৰহণ কৰিলোঁ ভকতীয়া হ'লো আৰু আমাৰ আমি শৰণ ল'লো শৰণ চৰণ লৈ আমি ভকতীয়া হ'লো সেইকাৰণে আমাৰ আমি এতিয়া আৰু সত্ৰকে ভাল পাওঁ আৰু আমাৰ ঘৰৰ সন্মুখতে এখন সত্ৰ আছে বৈনাৰা সত্ৰ তাতে আমি সকলোৱে যাওঁ থাপনাত সেৱা চেৱা কৰোঁ সেইখিনিয়ে আৰু আৰু তাৰ ভিতৰত ভাল লগা বস্তুটো বহুতেই আছে এতিয়া মনত পৰা নাই